মই দৈনন্দিন কামৰ উপৰিও অকণমান সময় লিখিবলৈ চেষ্টা কৰোঁ আৰু এই সময়খিনি মোৰ খুবেই প্ৰিয় মই সাধাৰণতে ৰাতিৰ সময়ছোৱাত লিখিবলৈ ভাল পাওঁ আৰু মই বহি লিখিবলৈ ভাল পোৱা আৰামদায়ক ঠাইৰ ভিতৰত মোৰ বিছনাখনকে বেছি প্ৰিফাৰ কৰোঁ